হয় মই বিভিন্ন গায়কৰ লাইভ অনুষ্ঠান শুনি পাইছোঁ তাৰ ভিতৰত মই সৰুতেই শুনা এটা অভিজ্ঞতা ক'বলৈ লৈছোঁ সেয়া আছিল জুবিন গাৰ্গৰ অনুষ্ঠান জুবিন গাৰ্গ বুলিলেই অসমীয়া মানুহৰ আবেগ কিমান হয়তো মানুহ হ'ব পাৰে তাৰ আপোনালোকে আইডিয়া লগাবই পাৰিব নিশ্চয় যেতিয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেম হৈছিল তেতিয়া বহুত ঠেলা হেঁচা হৈছিল আৰু সেই ঠেলা হেঁচাৰ মাজৰ যেতিয়া মই মা আৰু দেউতাৰ লগত গৈছিলোঁ তেতিয়া মোৰ মনত আছে এতিয়াও মই সৰু আছিলোঁ আৰু তাতে মোক টিঙৰ ওপৰেদি দেউতাই পাৰ কৰাই সিপিনলে মানুহ এজনৰ তাত দি দিছিলে কাৰণ মা দেউতাই ভিৰ ঠেলি মোক তাতে খোজকঢ়াই কোচত নিয়াৰ পৰিৱেশ নাছিলে সেই সময়ত তাৰ পিছত মোৰ মনত আছে আমি তাতে জুবিন গাৰ্গে যিখন ষ্টেজত প্ৰগ্ৰেম কৰি আছিলে সেই ষ্টেজখনত আমি তাত চকী পাৰি পেলাই অনুষ্ঠান চাইছিলোঁ অকল আমি নহয় তাতে বহু কেইগৰাকীয়ে এনেকৈ চকী পাৰি অনুষ্ঠান চাইছিল আৰু যিহেতু জুবিন গাৰ্গ বহুত বেছি প্ৰিয় আছিল গতিকে জুবিন গাৰ্গৰ লগত ফটো উঠাৰ বাবে মই হাহাকাৰ কৰিছিলোঁ আৰু সেই সময়ত মানুহ এজনে মোক জুবিন গাৰ্গৰ লগত ফটো উঠাম বুলি নি অন্য এজন মানুহৰ কোলাত উঠাই ফটো উঠাইছিলে তেতিয়া মই একো ক'বও পৰা নাছিলোঁ কাৰণ সেই সময়ত হয়তো মই বহুত বেছি ইনট্ৰভাৰ্ট আছিলোঁ তাৰ পিছত মই আৰু অন্য গায়কৰ কথা ক'বলৈ গ'লে প্ৰিয়ংকা ভঁৰালীৰ নাম ল'ব পাৰোঁ দিক্ষুৰ অনুষ্ঠান ক'ব পাৰোঁ প্ৰবীণ বৰাৰ অনুষ্ঠান মই এতিয়ালৈকে বহু কেইটা এটেণ্ড কৰিছোঁ যিহেতু মই গুৱাহাটী ইউনিভাৰ্ছিটিৰ ছাত্ৰী আছিলোঁ গতিকে তাত প্ৰবীণ বৰা বহুত কেইবাৰ আহি লাইভ কৰিছে আৰু সেই অনুষ্ঠানৰ আমি সাক্ষী আছিলোঁ তাৰোপৰি দিগন্ত ভাৰতী সীমান্ত শেখৰ জুবলীৰ দৰে ফেমাছ গায়ক গায়িকাৰ অনুষ্ঠানৰ সাক্ষী মই হৈছোঁ আৰু বিভিন্ন সংগীতৰ অনুষ্ঠান য'ত নিজৰ স্থানীয় শিল্পীয়ে পৰিৱেশন কৰে তেনে অনুষ্ঠানৰ সাক্ষীও মই হৈছোঁ পাপনৰ লাইভ অনুষ্ঠান এটাৰো সাক্ষী হোৱাৰ সৌভাগ্য মোৰ হৈছিলে সেই লাইভ অনুষ্ঠানটো যেতিয়া হৈছিলে সেই সময়ত যেতিয়া পাপনে গান গাইছিলে সকলোৱে কেৱল চিঞৰিছিলে সকলোৰে মনত এটাই কথা পাপনে কেতিয়া আমাৰ প্ৰিয় গীতবোৰ গাব আৰু লাহে লাহে এটা এটাকৈ পাপনে গীতবোৰ গাইছিলে কিন্তু যেতিয়া আমি আমাৰ প্ৰিয় গীতটো শুনাৰ পৰা বঞ্চিত হ'লোঁ কাৰণ সময় বহুত কম আছিল দেৰি হৈছিলে আমি সোনকালে ঘৰ হোষ্টেললৈ ঘূৰি আহিবলগা হৈছিল যাৰবাবে তেওঁ পিছত আমাৰ এটা প্ৰিয় গান এটা গাইছিল এই গীতটো আমি শুনিবলৈ নাপালোঁ তাৰ বাবে বহুত দুখ লাগিল আৰু যদি মই ক'বলৈ যাওঁ কোনগৰাকী গায়কৰ লাইভ অনুষ্ঠান শুনিবলৈ ভাল পাম তেতিয়া মই ক'ব বিচাৰিম টেইলৰ চুইফ্টৰ নাম টেইলৰ চুইফ্টে যিবিলাক অনুষ্ঠান পৰিৱেশন কৰে সেইয়া দেখিয়ে সঁচাকৈ বহুত ভাল লাগে গতিকে ময়ো আশা কৰোঁ যে কেতিয়াবালৈ তেওঁৰ অনুষ্ঠান চাবলৈ পাম যদিও এয়া মোৰ বাবে সপোন আৰু মই নাম ল'ব বিচাৰোঁ কে কে হয়তো কে কেৰ লাইভ চোৱাৰ ইচ্ছা বহুত আছিলে কিন্তু সেইয়া সপোন সপোন হৈয়ে থাকিলে যিহেতু কে কে আমাৰ মাজৰ পৰা গুচি গ'ল গতিকে সেই সপোন কেতিয়াও পূৰ নহ'ব আৰু যদি পৰা যায় তেন্তে মই নিশ্চয় বলিউদৰ বহু কেইগৰাকী গায়ক গায়িকাৰ অনুষ্ঠান চাবলৈ বিচাৰিম